আমি অসমীয়া মানুহবিলাকে পৰম্পৰাগত পিঠা বনাওঁ ঢেঁকীত পিঠা খুন্দি লওঁ খুন্দি পেলাই বনাওঁ তিল পিঠা বনাওঁ ভৰকীয়া পিঠা বনাওঁ সুতুলী পিঠা বনাওঁ ভাপৰ পিঠা বনাওঁ আৰু বহুত ধৰণৰ পিঠা বনাওঁ হেৰি তিল পিঠা বনাবলৈ হ'লে আমি বৰা চাউল তিয়াই লওঁ তিয়াই এঘন্টামান দুঘন্টামান নতুন বৰা হ'লে বেছিকে তিয়াব নালাগে এঘন্টামান তিয়াই লৈ চাউলখিনি টুকি ফৰফৰীয়া কৰি পিঠা খুন্দি লৈ পিঠা ঘন চালনীৰে চালি অলপ অলপ হেচি যাওঁ তেতিয়াই পিঠাটো বনাবলৈ ভাল হয় তিলখিনি ভাজি লওঁ ভাজি লৈ গুৰ সানি ধুনীয়াকে নহ'লে নাৰিকল ৰুকি লৈ নাৰিকল খিনি ভাজি চেনিৰ লগত ভাজি লৈ কাঢ়ি লৈ তাৰ পিছত টাৱা বা কেৰাহীত পিঠা কেইটা দি হেতাৰে নহ'লে কিছুমানে আমি মইটো হাতেৰেই পুৰোঁ আজিকালি আকৌ বোৱাৰী জীয়ৰীবিলাকে হাত নলগাই হেতা দি বনাই মেলি লৈ তাৰ পিছত নুৰিয়াই দি তিলপিঠাটো বনোৱা হয় সুতুলী পিঠাটো তেনেকে ঠিক তেনেকে সুতুলীৰ দৰে বনাওঁ সানি লৈ সুতুলীৰ দৰে বনাই ভাপত দি হেৰি কৰি লৈ আমি সুতুলী পিঠা বনাওঁ তেনেকে ভাপৰ পিঠাও পানী প্ৰথমতে নিমখ বা চেনি গুলি নহ'লে তাত নাৰিকল দিব লাগে নাৰিকল দিলে চেনি দিব লাগে চেনি দি সানি লৈ ৰুকি পেলাই সানি লৈ চালনীত চালি চাউল চলা চালনীত চালি লৈ পিঠাখিনি গামলা এটাত ভৰাই ল'ব লাগে তাৰ পিছতে হেৰি এই আজিকালি তাৰ ভাপৰ পিঠা বনোৱা চাকনিও ওলাইছে চাকনি দি সেই কুকাৰটো হুইছেলটো খুলি তাৰ ভাপত বহুৱাই দিলে একমিনিটো নালাগে এটা ভাপৰ পিঠা বনাবলে তেনেকেই বনাইছোঁ আমি নহ'লে আগতেটো ডেক্সি পিঠা বুলি কয় ডেকৰ ঢাকনিখনত ভাল পাতল পিঠাখিনি ভৰাই লৈ ভাল পাতল কাপোৰ এখনেদি ধুনীয়া কাপোৰ এখনেদি ঢাকি লৈ ওভতাই পেলাই ডেক্সিটোৰ মুখত নলিছাটোত ঠিলা এটা দি ডেক্সিমুখত দি পেলাই ভাপৰ পিঠা বনাইছিলোঁ আজিকালি অৱশ্যে তেনেকে ওলাইছে চাকনি তাৰ পিছত সেই ভুৰুকীয়া পিঠাটো মগ এটা বা বাতি এটাত নিমখ দি আমি পানী দি গুলি লওঁ গুলি লৈ কেৰাহীখন পাতি ঢালি লৈ কেৰাহীখন ডাঙি এনেকে এনেকে অকণমান ঘূৰাই দি তেতিয়া পাতল হয় আৰু বস্তুটো নহ'লে ঘূৰাই নিদিলে ডাঠ হয় তেনেকে আমি ভুৰুকীয়া পিঠা বনাওঁ খাবলৈও ভাল হয় কোমল হয় হেৰি তেনেকে পিঠা বনাওঁ আৰু ভাপৰ পিঠাৰ কথা ক'লোৱেই তিলৰ পিঠা আৰু এবিধ এতিয়া আমি আজিকালি মালপোৰা পিঠা বুলি কয় চেনি গুৰ দি পিঠাখিনি খুন্দি গুৰ দি লৈ গুলি পানী দি গুলি পেলাই বেকিং দিব লাগে আৰু কিবা কিবি মচলা জাতীয় বস্তু লং ইলাচি দিলে গোন্ধটো ভাল হয় দি সেইটো পিঠা পুৰিবলে আকৌ তেল বহুত লাগে তেনেকে গুলি লৈ থৈ পেলাই কাপ বা বাতি এটাই নহলে গোল হেতা এখন দি তেলখিনি সৰহকে দি তাত দিলে বস্তুটো ফুলি আহে ফুলি লৈ লৰাই ওলোটাই পোলোটাই দিলে ধুনীয়া ৰঙৰ ৰং ৰঙা ৰঙ ৰঙচুৱা হলেই কাঢ়ি দিলে সেইটো মালপোৰা পিঠা বুলি কয় ঠিক তেনেকে বিভিন্ন ধৰণে বিভিন্ন সময়ত তেনেকুৱা পিঠা পুৰিব পাৰি আকৌ আমি এতিয়া খেতি কৰা মানুহ খেতি কৰা শেষত ভাদ মাহত প্ৰথম ভাদ মাহত আমি নাঙলধোৱা পিঠা বুলি কয় তেনেকে আমি পিঠা খুন্দি ভাত খোৱা চাউলৰ পিঠা খুন্দি গৰম পানী অকনমান নোৱাই আমি ভাত পিঠাও বনাওঁ পানীখিনি উতলাই লওঁ উতলাই লোৱা পিছত জুই তলত জুই দি ওপৰত সেই কেৰাহী পাতি তাৰপিছত চালনীয়েদি পিঠাখিনি সানি লৈ চালনীত চালি সেই আকৌ হেতায়েদি বা আগৰ দিনত সৰু সৰু জকাই বনাই দিয়ে পিঠাখিনি কাঢ়িবৰ কাৰণে সেই জকায়েদি পিঠাখিনি কাঢ়ি পাতত কলপাত কাটি তাত মুকলিকে মেলি দি ভাতটোৰ দৰে ভাতটোৰ দৰে হয় ধুনীয়া হয় খাবলেও ভাল গাখীৰৰ লগত নহ'লে মাংস হাঁহ মাংস লগত বেছি ভাল ভাত পিঠা খাবলে হাঁহে কোমোৰাই বনাই লৈ একেবাৰে ভাত পিঠা তেনেকে খাওঁ নহ'লে তৰাপাত দি বান্ধি আমি পানীখিনি উতলাই তৰাপিঠাখিনি সানি তৰাপাত কাটি আনি তৰাপাত বান্ধি বান্ধি আমি তেনেকে হেৰি কৰোঁ এনেকে বিভিন্ন ধৰণে আমি পিঠা বনাব পাৰোঁ পিঠাৰ বিষয়ে ইমানকে কৈছোঁ আৰু